অ এই মই মিছেছ বৰ্মনে কৈছিলোঁ হে এ মই নলবাৰীৰ পৰা কৈছিলোঁ ৰ'ব হেৰি এই আপোনাৰ দোকানত এই মোৰ ননদটোৰ বিয়া বিয়াৰ কাপোৰ বিচাৰিছিলোঁ হ'ব না বিয়া কাপোৰ নহয় মই নলবাৰীৰ অ হয় নেকি এইখন চিল্কা চিল্কা দোকান নহয় নেকি অঁ অঁ ঠিক আছে দিয়ক এ কেনেহেনে দামৰনো বিয়াৰ কাপোৰ ধৰক চাদৰ মেখেলা যোৰা ধৰক চাৰ্ট কিছুমান চেট পাটৰ কাপোৰ পাটৰো লাগিব পাটৰ লাগিব কটন লাগিব

ইমান হয় নেকি অঁ অঁ পাটৰ কাপোৰৰ দামটো অলপ বেছি হৈছে নেকি অঁ সেইটোতো হয় কিন্তু অঁ কিন্তু তাৰে তাৰে ভিতৰতে দম দাৰ কৰিব পাৰিতো কিমান দামত দিব পাৰি অঁ ঠিকে ঠিক আছে দিয়ক আহি আছোঁ